অঁ হেল্ল'

কওক মানে এই মোৰ এটা অনুষ্ঠান পাতিছোঁ ঘৰত তাৰ কাৰণে অলপ মানে কি বিয়াৰ কাৰণে কিছুমান সামগ্ৰীৰ দৰকাৰ হৈছিলে হয় আপোনাৰপৰা পাম বুলি ভাবিছিলোঁ ধৰক তেনেকৈ এনেই এই বিয়াত ব্যৱহাৰ হোৱা শাক পাচলি চবজি অঁ এই এইবোৰ এইবোৰ বস্তুৰ মোৰ দৰকাৰ হয় যিমানখিনি হয় সেইখিনি আপোনাৰ পাৰ্যমানে হ'ব নহয় এতিয়া কিমানখিনি বস্তু আপুনি দিব পাৰিব এতিয়া ধৰক কেঁচা শাক বীন জাতীয় এইবোৰ আৰু বন্ধাকবি ওলকবি গাজৰ এনেকৈ মানে মটৰ বিশেষকৈ আপোনাৰ অঁ ঠিকে নহয় নহয় ইয়াতে আপোনাৰ ধৰক বন্ধা কেজি বন্ধাকবি আপোনাৰ বিছ কেজি আপোনাৰ গাজৰ লাগিব পাঁচ ছয় কেজি অঁ তাৰপাছতে আপোনাৰ মাহজাতীয় যিটো পীন বীন জাতীয় বস্তু এনেকুৱাও পাঁচ ছয় কেজি অঁ আলু আৰু পিঁয়াজ এনেকুৱা জাতীয় বস্তু অঁ হয় হয় বাৰু চাব লাগিব ৰেটবিলাকৰ এতিয়া যে দৰকাৰ হ'ব যে এতিয়া আপোনাৰ যিবিলাক শাক জাতীয় বা বীন জাতীয় এই হেৰি গাজৰ পিঁয়াজ আলু এইবিলাকৰ ৰেটবিলাক আপুনি মোক ক'লে মানে সুবিধা পাম অঁ হয়

নাই তথাপি আপুনিতো আচ্ছা নাই এনেই বস্তুখিনি আপোনাৰ ফ্ৰেছ হ'ব লাগিব অঁ অঁ আৰু আৰু আৰু ধৰক এইটো অনুষ্ঠানৰ পাছত আকৌ পিছদিনাখনিও দৰকাৰ হ'ব পাৰে বাৰু তেতিয়াহ'লে পাম বুলি আশা কৰিলোঁ হ'ব দিয়ক